হয় অঁ কওক অঁ অঁ

অঁ হয় হয় হয় অঁ

হয় তাকে নিদিলেহে বৰ দিগদাৰ হ'ব গাখীৰকণ নাই নাই সেইকাৰণে আপোনাৰপৰা লওঁ

হয় অঁ অঁ অঁ দিবচোন বাও পাতি চাম বাৰু আপুনিও ক'বচোন চিনাকী যদি

তেখেতৰ গাখীৰকণ বা কেনেকুৱা হয় পাহৰে অঁ

নহয় আপোনাৰ গাখীৰটো ভাল আৰু হয় অঁ অঁ হয় অঁ অঁ

অঁ হয় হয় পাতিম বাৰু অঁ

হয় অঁ মুঠতে দুইজনৰ ভিতৰত কোনোবা এজনে দিয়াটো ব্যৱস্থা হয় অঁ অঁ অঁ দুয়োজনৰ ভিতৰত যিকোনো এজনে দিব পাৰিলে হ'ল আৰু

অঁ অঁ হয় অঁ

অঁ অঁ বাট চাই থাকিলোঁহেতেন অঁ অঁ অঁ অঁ চিকিৎসা কৰক ভাল হ'ব

অঁ অঁ অঁ

অঁ নালাগে বাৰু সেইকাৰণে গাখীৰ খাবও নালাগে

হয় অঁ অঁ অঁ অঁ অঁ আপুনি বেলেগ লগত পাতি হ'লেও মোক গাখীৰকণ দিয়া ব্যৱস্থাটো কৰিব আৰু হয় অঁ হয় অঁ অঁ

অঁ সেইটোও সুধি ল'ব হয় অঁ

হ'ব অঁ অঁ হ'ব অঁ নাপাওঁ নাপাওঁ